হেল্ল' হেল্ল' কওকচোন মই এতিয়া মোৰ দৰঙত ঘৰতেই আছোঁ ভালে আছোঁ ঘৰৰ ফালেও ভালে আছে অঁ সপৰিয়ালে ভালে আছে বাৰু খেতি বাতি মানে এনেকুৱা হ'ল বানপানীয়ে খেতি কৰিব নিদিলে বানপানীত ৰৈ থাকিলোঁ এতিয়া অলপ মানে বানপানীটো কমিছে মানে পথাৰত অলপ অলপ মানে নুনি খেতিটোত ধৰা গৈছে আৰু গোটেই খেতিটো পূৰা হোৱা নাই আৰু বানপানী এতিয়া বাৰু নাই বানপানী এতিয়া কমিছে বানপানী কমিছে ন ৰোৱা বোৱা উঠা নাই ৰুই আছোঁ প্ৰথমতে বানপানীয়ে দিগদাৰ দিলে দিয়াৰ কাৰণত ৰৈ গ'লো যায় এতিয়া মানে বানপানীটো কমিছে কমাৰ কাৰণে এতিয়া পথাৰত নামি ৰুই আছোঁ এতিয়া মানে বাহাদুৰৰ খেতিটো কৰি আছোঁ তাৰে মাজত জহা বৰ্ণিটোও ৰুই আছোঁ আপুনি ভালে আছে কেতিয়া আহিব অঁ আহিব সোনকালে বহুতদিন আহাও নাই ঘৰত ঠিকে ঠাকে আছে বাৰু খেতিটো কৰিয়েই আছোঁ হয় আহিব সোনকালে আহিলে ভাল লাগিব ঘৰত বাকী আপোনাৰ ভাল আৰু বাকী আপোনাৰ ভাল আপোনাৰ পৰিয়াল ঠিকেই আছে পৰিয়াল ঠিকেই আছে আৰু ঠিকেই আছে পৰিয়াললৈ ঘৰত আহিব আমাৰ ফালে বাৰু ভালে আছোঁ অঁ ঠিক আছে দিয়ক আহিব